হেল্ল' বাইদেউ অঁ বাইদেউ কওকচোন অঁ চাহপাত অঁ আছে আছে আছে মোৰ এটা ফেক্টৰী আছে চাহপাতৰ অঁ দিব পাৰিম দিব পাৰিম কেনেকুৱা চাইজৰ অঁ কোন কেনেকুৱা চাইজৰ লাগে আকৌ আপোনাৰ কোনটো চাইজৰ লাগে চাহাপাত লাগে আকৌ সৰু অঁ এটা গৰমপানীত খোৱা অৰ্থডক্স বুলি কয় গৰমপানীত খায় এইটো গৰমপানী কুহমীয়া গৰমপানীত দিয়ে এইটো মানে এনেই বাহিৰত দেশত পাঁচশ টকা কে জি আমাৰ অসমত মানে কম আৰু দুশ টকা ডেৰশ টকা এশ টকা সেইটো চাহপাত আপুনি সেইটো ইমান আপুনি সেইটো লৈ প্ৰফিট কৰিব নোৱাৰিব মানে অঁ ইটো চাহপাত বি পি বুলি কয় সেইটো ভাল চাহপাত হয় সেইটো মানে ইয়াত মানে আমাৰ অসমতে চলেটো দুশ তিনিশ টকা কে জি সেইটো মানে অঁ নিব পাৰিব একো নাই এইবোৰ ডেৰশ দুশ এশ এই পাব চাহপাত কুৱালিটি চাই চাই আছে আৰু নিব পাৰিব নিশ্চয় পাৰিব আমাৰ এইটো গুদামত আছে চাহপাত যেনেকুৱা চাহপাত আপোনাক লাগে আপোনাৰ পোচাৰ লগতে কথা বিক্ৰী কৰিব পৰাটোহে মেইন কথা মইতো বিক্ৰী কৰিব মইতো দিয়া মানুহ হয় মই দিমেই আৰু যেনেকুৱা লাগে তেনেকুৱাই পাব হয় হয় বাইদেউ হয় হয় হয় বাৰু পাব পাব নিশ্চয় পাব আমাৰ এপোৱা চাইজৰ আছে আধা কে জি চাইজৰ আছে এক কে জি আছে পাঁচ কে জি আছে দুই কে জি আছে হয় হয় হয় এনেকুৱাই নিব আপোনাৰ আপোনাৰ দোকানখন চেলিং হোৱাৰ লগতে মেইন কথা সেইটো আহিব আপোনাক ক'ৰ অঁ সেইটো কৰিলেও হ'ব আপুনি আপোনাৰ কেপাচিটিটো মানে ধৰক প্ৰফিট হোৱা বা কমকৈ মাল নি প্ৰথমতে প্ৰফিটটো চাই ল'ব তেনেকৈ প্ৰফিট হ'ল দোকানখন হয় হয় হয় হয় মই আপোনাৰ এড্ৰেছটো লৈম আপোনাৰ ঘৰলৈ গৈ মই দি থৈ আহিমগৈ তাত দোকানত দেই আপুনি অঁ আপোনাৰ এনেকুৱা পেকেটিং দিম মানে আপোনাৰ এটা এটা পেকেটিং দিম চবৰে এটা এটা পেকেটিং দিমগৈ মই এনে পেকেটিং মানে আৰু লগতে কথা পাতিম আধা কে জি এপোৱা এক কে জি এনেকুৱা পেকেটিং এনেকুৱা পেকেটিঙে দিম আপোনাক অঁ চাহপাত একবাৰ খাই চালে মানুহ আকৌ নেক্সবাৰ আপোনাৰপৰাই নিব আপোনাৰ দোকানলৈ গৈ কাৰণ এনেকুৱা ভাল চাহপাতেই দিম আপোনাক চিন্তা কৰিব নালাগে মাজে সময়ে বিচাৰিলে পাব হয় হয় বাইদেউ হয় সকমে চকামে বিচাৰে ন ভাল চাহপাত আছে নেকি বুলি কয় ন মানুহবোৰে আমাৰ অসমৰ চাহ আমাৰ চাহপাত এনেই বেয়া নহয় আমাৰ অসমৰ ভাল চাহাপতেই পোৱা যায় আমাৰ ইয়াত অসমৰ ফেক্টৰীত আমি মই চাহপাত ভাল চাহপতেই দিছোঁ আজিলৈকে ৰিপৰ্ট বেয়াকৈ দিয়া নাই এতিয়ালৈকে বৰ্তমান আপুনি নি চাওকচোন কেনেকুৱা পায় কি কথা

হয় হয় হয় হয় দোকান নাহিব নহয় মানুহ কেইবাবাৰো ভাল চাহপাতেই মই আপোনালে দহ কে জিমান অৰ্ডাৰ দি দিম আপোনাৰ কাৰণে দেই অঁ অঁ হয় হয় হয় কিমান চেলিং কৰিব পাৰে আপোনাৰ লগতে কথা আপোনাৰ লগতে নিয়া হেৰি আৰু ঠিক আছে আপুনি আহি থাকিব আশা কৰিম আপোনাৰ আমাৰ দোকানলৈ আহিব চাহপাত চাই চাই আপোনাক ভাল চাহপাত মিলাই মিলাই আপোনাক দিম চিন্তা কৰিব নালাগে আপুনি বিক্ৰী কৰাৰ লগতে মেইন কথা আৰু